দৌৰে মোৰ আত্ম যত্ন আৰু আত্ম প্ৰেমৰ অভ্যাসত বহু ভাল ধৰণে বহু ভাল প্ৰভাৱ পেলায় দৌৰিলে আমাৰ স্বাস্থ্য ভালে থাকে আমি দৈনিক ৰাতিপুৱা শুই উঠি আৰু আবেলি যদি দৈনিক এক ঘণ্টা ডেৰ ঘণ্টা সময় দৌৰোঁ তেতিয়াহ'লে মোৰ শৰীৰত কোনো ধৰণৰ বেমাৰ আজাৰ প্ৰভাৱ নপৰে কাৰণ যেতিয়া আমি দৌৰোঁ তেতিয়া আমাৰ ভাগৰ লাগে সেই ভাগৰৰ ফলত তেজৰ আমাৰ শৰীৰত তেজ চলাচল কৰা কিছুমান শিৰা উপশিৰা থাকে এইবোৰ এইবোৰত থকা তেজৰ চলাচল প্ৰক্ৰিয়াটো বৃদ্ধি পায় যাৰ কাৰণে যিবোৰ আমাৰ শৰীৰত অলাগতিয়াল বস্তু থাকে যেনেধৰণে বেক্টেৰিয়া ভাইৰাছ আৰু কিছুমান অলাগতিয়াল বস্তু কিছুমান বেমাৰ আজাৰ এইবোৰ ধ্বংস হৈ যায় তেজৰ উত্তাপৰ ফলত আৰু এই উত্তাপ আমি শাৰীৰিক কৰ্ম কৰিলেহে হয় অকল দৌৰিলে বুলিয়ে নহয় যিকোনো কাম বন আমি যদি কৰোঁ কাম কৰোঁ বা খেলোঁ ফুটবল খেলোঁ ফুটবলটো এটা খেল খেলটো হৈছে তাত আমি দৌৰিব লাগে যাৰ ফলত শৰীৰটো ইষ্ট্ৰং হয় আমাৰ আৰু খেলৰ প্ৰতি আগ্ৰহীও হওঁ এইটো এটা ভাল কথা এইটো চবেই কৰিব লাগে অকল ময়ে নহয় চব মানুহে দৌৰিব লাগে দৌৰিলে স্বাস্থ্য ভালে থাকে মন মগজু এইবোৰো ভালে থাকে আৰু কোনো ধৰণৰ বেমাৰৰ সন্মুখীন হ'ব নালাগে শাৰীৰিক কৰ্মৰ ফলত বহু খেলুৱৈ দেখিছোঁ তেখেতলোকে প্ৰথম প্ৰথম ইমান ওপৰত যোৱা নাছিল দৌৰি পিনি কিন্তু পাছলৈ দেখিছোঁ বিভিন্ন ধৰণৰ খেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ গাঁৱৰে আমাৰ ওচৰৰে পাঁজৰে বহুত ল'ৰা ছোৱালী দেখিছোঁ যিসকলে খেলা ধূলাৰ প্ৰতি আগ্ৰহী হৈছে আৰু ঠিক তেনেধৰণে ময়ো খেলা ধূলাৰ প্ৰতি আগ্ৰহী হৈছোঁ তেখেতলোকক দেখি আৰু দৌৰে শাৰীৰিক মংগলৰ ওপৰতো বহু ভাল প্ৰভাৱ পেলাইছে মোৰ দৌৰাৰ ফলত মনৰ যিবিলাক

এইবিলাক মনটো বেয়া লাগি থাকিলে যদি আমি দৌৰি দিওঁ বা খেলোঁ বা কিবা এটা কাম কৰোঁ তেতিয়া যিকোনো চিন্তাই মনত আঘাত নেপেলায় আৰু যি কিবাকিবি ঢেৰ চিন্তাবিলাক আহি নাথাকে মনলৈ সেইবাবে আমি শাৰীৰিক কৰ্ম কৰা উচিত অৰ্থাৎ দৌৰা উচিত যদি দৈনিক আমি ৰাতিপুৱা আবেলি ডেৰঘণ্টা দুই ঘণ্টা সময় দৌৰোঁ তেতিয়াহ'লে আমি যিকোনো খেলত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব পাৰোঁ অৰ্থাৎ আত্মবিশ্বাস সক্ষম হয় আৰু আৰু মোৰ বক্তব্য বিশেষ একো নাই এটাই কথা ক'ব বিচাৰিছোঁ শেষত প্ৰেক্টিচ মেক্স মেন পাৰ্ফেক্ট প্ৰেক্টিছ কৰিলেহে এজন মানুহ পাৰফেক্ট হ'ব পাৰে সেইকাৰণে আমি দৈনিক দৌৰাৰ উচিত যাৰ কাৰণে আমি পাৰফেক্ট যি কি নহওক খেলৰ খেল এখনতো পাৰফেকট হোৱা বা কিবা এটা বেমাৰ আছে শৰীৰত এই বেমাৰটো দূৰ কৰা একেটা কথাই মোৰ বক্ত বক্তব্য ইমানেই আৰু মই ক'ব নাযাওঁ ধন্যবাদ